বিয়াৰ প্ৰথম হ'ল যাত্ৰা সান্দহ খুন্দা হয় যাত্ৰা সান্দহ সকলোৱে তিৰোতাবোৰে লগ লাগি গোটেই যাত্ৰা সান্দহ খুন্দে মাটিৰেই পাত চৰুত সান্দহ ভজা হয় আৰু এজনে তাতে ভাজি থাকে এজনে হেৰি কৰে ধানবোৰ সেই হেৰি লুটিয়াই হেৰি কৰি জুইত ভাজি থাকে আৰু এজনে তিনিজন চাৰিজনে এনেকৈ ঢেঁকীত আমি উৰুলি জোকাৰে খুন্দা হয় আৰু যাত্ৰা সান্দহটো তাৰপিছত সেই যাত্ৰা সান্দহ খুন্দা হয় তিনিদিন বা পাঁচদিন আগত তাৰপিছত হ'ল জোৰোণ হ'ল জোৰোণত আমাৰ নিয়ম ছোৱালীজনীক তাৰমানে আৰু দৰা ঘৰৰপৰা হেৰি দিয়ে আৰু সাজ পোছাক সেইনকে দিয়ে আৰু পাঁচযোৰ কাপোৰ বা সোণ গহনা যি যি দিয়ে আৰু যোনে যেনেকৈ পাৰে তেনেকৈ দিয়ে বা ঘৰৰপৰাও কিবা দিয়া হয় যি তাক সেই আমি এনেকৈ অহাৰ পিছত মানুহখিনি যেতিয়া আহে আমি কইনা উলিয়াই আনোঁ কইনাই নতুন সাজ পাৰ পিন্ধি আহে তাৰে পিছত হ'ল খোৱা লোৱা এইবোৰ থাকে আৰু সেইটোতো আৰু হেৰি হয় তাৰে পিছত ফিৰাদিনা হয় বিয়া বিয়াত প্ৰথম শ্ৰাদ্ধ কৰা হয় কৰি ছোৱালীক বা ল'ৰাক প্ৰথম হেৰি দিয়া তেল দিয়া হয় শ্ৰাদ্ধ কৰা হোৱাৰ ফাৰ্ষ্ট মূহুৰ্ততে তাৰমানে তাৰে পিছত শ্ৰাদ্ধ কৰে নান্দী শ্ৰাদ্ধ শ্ৰাদ্ধত সেই সকলোৱে হেৰি পায় আৰু তাৰপিছতে বিয়াৰ যে হেৰি হয় খানা চানা হয় আৰু তাৰে সন্ধিয়া ঠিক ভাটিবেলা হেৰি কৰা হয় আমি এই হেৰি কলপুলি কটা হয় কলপুলি কাটি আনি কইনাক বা ল'ৰাক দেখুৱাব নালাগে তাৰেপিছত ধুওৱা হয় কইনাক ধুওৱা হয় ধুওৱা হোৱাৰ পিছত আহি তাতে হেৰিত বহে তাৰে পিছতে সুৱাগ জৰা হয় সুৱাগ জৰাটো কাৰোবাৰ পুখুৰী থাকে কিছুমানে নদীকো যায় তাৰপৰা সুৱাগ জাৰি আহি হেৰি কৰে অঁ এই কইনাক হেৰি ওপৰত লৈ তাৰমানে চাউল সোণৰ আঙুঠি দি এনেকৈ মাকে হেৰি পানী মুখত লৈ আহি এনেকৈ আকৌ তাৰমানে নোখোৱাকৈ সেই কৰে সেইটো ওপৰত দিয়ে আৰু দি তাৰে পিছত কইনা তাতে বহি থাকে তাৰে পিছত হ'ল ৰাতি বিয়া দৰা আহে অহাৰ আগ মুহূৰ্তত কইনাও ভিতৰত থাকে তাৰপৰা ওলাই আহি বিয়াৰ সেই সেই হেৰিখিনি কৰিলে আৰু কৰি ৰাতি কইনা যায় এই কইনা যাবৰ সময় হয় আৰু চবৰে হেৰি লাগে